হেল্ল' লাইব্ৰেৰীটোৰ কাৰণে কথা পতা হৈছিল তে লাইব্ৰেৰীটোৰ কাৰণে কিতাপ পত্ৰখিনি আনিব লাগিছিল নহয় কোনদিনা গ'লে ভাল হ'ব গতিকে ছেক্ৰেটেৰী আৰু প্ৰেচিডেণ্ট আমাকেতো দায়িত্ব এটা দিছে না কোনদিনা গ'লে ভাল হয় গোটেইখিনি কিতাপ লৈ আহিলে ভাল হ'ব একেবাৰে কি কি পাওঁ গুৱাহাটীতে আনো নেকি না কি গুৱাহাটী ক'ৰ পৰা আনিলে ভাল হয় সেইটো সেইটোৱে কৰিব লাগিব

কেতিয়া মানে গ'লে ভাল হ'ব অহা সোমবাৰ অঁ ঠিক আছে হ'ব দে আৰু বাজেট বাজেটটো মিলাব লাগিব কিমান বা বাজেটৰ কৰা হয় তো আলোচনা কৰি কৰিব লাগিব যোৱাৰ আগৰ দিনা আলোচনা কৰিলে হ'ল পঁচিছ বৃহস্পতি শুক্ৰ শনি ৰবি সোম ছাব্বিছ সাতাইছ আঠাইছ ঊনত্ৰিছ ত্ৰিছ তাৰিখ হ'ব হ'ব দে ত্ৰিছ তাৰিখে যাম দে হ'ব দে